আমি কৃষকসকলক বহুত ধৰণে হেল্প কৰোঁ যেনে সিহঁতে ধৰক কঠিয়া ৰুৱে কঠিয়া ৰুলে আমিও সহযোগ কৰোঁ ভাল লাগে ৰুই পেলাই যিহেতু আমি এইবোৰ কামত লাজ কৰিব নালাগে যিটো যি বস্তুৰ কাৰণে আমি নিজৰ খাদ্য পাওঁ যি বস্তুৰ কাৰণে আমি নিজৰ পেটটো ভৰাব পাৰিছো সেই বস্তুটোত যদি আমি অলপমান লাগি দিও সেইটো কোনো লাজৰ কথা নহয় আৰু কৃষকসকলক আমি যেতিয়া তেওঁলোকে খেতিত যায় কাম কৰি থাকে তেতিয়া আমি তেওঁলোকক খোৱা বস্তু যোগাৰ ধৰো পানী হওক বা ভাত হওক তাতে নি পেলাই আমি তেওঁলোকক দিওঁ আৰু যিহেতু চব সময়তে খেতিটো নহয় বহুতো বস্তুৰ যেনেকৈ ধান ধান চাউলৰ কথায়ে হওক বা বেলেগ কিছুমান বস্তুৰে হওক যেনে ধৰণে আমি সেই সেইবোৰ কামত অলপমান সহায় কৰি দিওঁ যেনে ঘৰৰ কিছুমান কাম অকণমান বাদ দি পেলাই আমি তেওঁলোকক অকণমান সহায় কৰি দিওঁ নহ'লে বা খোৱা বোৱাত অকণমান সহায় কৰি দিওঁ ঘৰতে ৰান্ধি বস্তুবোৰ ৰান্ধি লৈ পেলাই পথাৰত আমি দিওঁ সিহঁত তেওঁলোকে আহি পেলাই কষ্ট কৰাতকে আমি তেওঁলোকক নিজে নি পেলাই দিওঁ আৰু কঠিয়া কেতিয়াবা নিজেও অলপমান ৰুই দিওঁ যিবোৰ ভাল লাগে কাম সেই সেইবোৰ কামত কোনো লাজ কৰিবলগা কথা নহয় যিটো কৃষক আমি নিজৰ কৃষকে যিহেতুকে আমাৰ পেট ভৰাই কষ্ট কৰি পেলাই এই ৰ'দত খেতি কৰি পেলাই সেইবোৰ কামত যদি আমি অলপমান লাগি দিব পাৰিছোঁ সেইটো আমাৰ কাৰণে বহুত গৰ্বৰ কথা আৰু তেনেকৈ আমি যদি সহায় কৰোঁ আমাৰো নিজৰ মনটো ভাল লাগে আৰু নিজকো এনেকুৱা লাগে কি হয় কিবা অলপমান কৰিছো সহায় কৰিছোঁ বা কামত আহিছোঁ সেইধৰণে বহুতো ধৰণে আমি সহায় কৰিব পাৰো যেনেদৰে পইচাৰ ক্ষেত্ৰতে হওক কিছুমান বস্তু সিহঁতে কিনিব নোৱাৰিব পাৰে আমি অলপমানকে হ'লেও সিহঁতক সহায় কৰিব পৰাকৈ যেন কিবা গুটিয়েই লগা হ'ল বা কিবা হালৰ কাৰণেই কিবা বস্তু দৰকাৰী হ'ল সেনেকৈ আমি বহুতো ক্ষেত্ৰত আমি অকণমান পইচা দি পেলাই হ'লেও আমাৰ হাতৰ মুঠিৰ পৰা আমি কৃষকসকলক সহায় কৰিব পাৰোঁ সেই সেনেকৈ সহায় কৰিলে আমাৰো নিজৰো ভাল লাগে আৰু নিজৰ যিটো মাটি আমাৰ যিটো আমাৰ মাটি সেই মাটিটোৰ পৰা আমি যিখিনি মানে সুগন্ধ পাওঁ যিটো আমাৰ শৰীৰৰ কাৰণেও ভাল মাটি খছাটো সেইখিনি আমাৰ বহুত লাভ হয়